হেল্ল' অঁ জোঁৱাই হয়নে অঁ আচ্ছা আচ্ছা আমাৰ এই নেশ্যনেল হিষ্টৰিকেল মিউজিয়ামৰ লগত মিউজিয়ামত এটা কিবা মিটিং এখন আছে অঁ তালৈ কিবা আমি যোৱাৰ কিবা প্ৰগ্ৰেম এটা কৰিছিলোঁ তুমি যাব পাৰিবা নি

অঁ যাব আমাৰ লগৰ এই মাধুৰ্য্য যাব বিতোপন যাব ঋতুপণ যাব পাপৰি যাব এনেকৈ সিহঁতি ওলাইছে অঁ ওলাইছে ভাল টপিকত টপিক এটাত মিটিং এখন হ'ব তাতে মই ভাবিছোঁ সেইকাৰণে তোমালৈ ফোন কৰিলোঁ তুমিও বোলো যা যোৱা নেকি আকৌ পিছত আকৌ নক'লে বুলি ক'ব ন তুমি কি দিলে এটাখন পাইছা তাৰমানে আচ্ছা আচ্ছা আচ্ছা তেতিয়াহ'লে যদি অসুবিধা নহয় ওলাবা অঁ এনেই টাইমটো এইটো বাৰু যদি যোৱা তেতিয়া টাইমটো মই আগ তোমাক কৈ জনাই দিম বাৰু গোটেইখিনিৰ লগত আলোচনা কৰিব লাগিব কিমান টাইমত যোৱা হয় ইয়াৰ পৰা অঁ গাড়ীতো মোৰখনে লৈ যাম বাৰু অঁ মাধুৰ্য্য বিতোপন ঋতুপন পাপৰি অঁ হয় হয় অঁ মোৰখন গাড়ী ল'লে মোৰ লগতে যাব পাৰিবা তুমি তেতিয়া কাম কৰিবা তুমি অকণমান আগবাঢ়ি আমাৰ ঘৰলৈ ওলাই দিবা তাৰ পৰা মই তোমাক এনেকৈ লৈ পেলাই সিহঁতক লৈ পেলাই এনেকৈ ওলাই গুচি যাম আৰু গোটেইকেইজন অঁ তুমি আম্ আমাৰ ঘৰলৈ অকণ আগবাঢ়ি আ আহি দিবা কাৰোবাৰ লগত মই আহি পেলাই আগবাঢ়ি নাযাওঁগৈ আৰু অঁ তুমি আমাৰ ঘৰলৈ আগবাঢ়ি ওলাই দিবা কাৰোবাৰ লগত অঁ এনেকৈ গৈ পেলাই সিহঁতক লৈ পেলাই মোৰখন গাড়ীতে গুচি যাম আৰু গোটেইখিনি জুৰিব ন মোৰখন ছেভেন ছীটাৰ গাড়ী আৰামত জুৰিব ঠিক আছে হ'ব তুমি তাৰ আগতে ফোন এটা কৰিবা অঁ হ কনফাৰ্মেশ্যনটো মোক দিবা খালী ঠিক আছে হ'ব